লখিমপুৰ জিলাৰ স্বাস্থ্য সেৱা ব্যৱস্থা কেনেকুৱা বুলি ক'লে একেবাৰে উন্নত বুলিও ক'ব নোৱাৰি আৰু একেবাৰে বেয়া বুলিও ক'ব নোৱাৰি

মধ্যমীয়া এনেওতো মেডিকেল কলেজখন হোৱাৰ পৰা যথেষ্টখিনি সুবিধা হৈছে তাতে ফ্ৰীকৈ আলট্ৰাছন'গ্ৰাফি তেজৰ পৰীক্ষাবিলাক প্ৰায়খিনি তেজৰ পৰীক্ষায়ে মেডিকেল কলেজতে হৈ যায় দুখীয়া শ্ৰেণী মানুহৰ যথেষ্টভাৱে এই ক্ষেত্ৰত উপকৃত হৈছোঁ আৰু এক্সৰে' ৰেচন কাৰ্ড থকা মানে বি পি এলৰ যিখিনি মানুহ তেওঁলোকেও এই মেডিকেল কলেজ হোৱাৰ পৰা যথেষ্ট উপকৃত হৈছে আৰু লগতে নাৰ্ছিং হোম বহুতকেইখন নাৰ্ছিং হোম আছে চৌধুৰী নাৰ্ছিং হোম মিড টাউন নাৰ্ছিং হোম ৰয়েল ট্ৰীট কমল দাস এনেকৈ যথেষ্টকেইখন সৌমাৰ পীঠ এনেকুৱা যথেষ্ট কেইখন মেডিকেল প্ৰাইভেট নাৰ্ছিং হোম এইখিনি আছে তাতো যথেষ্ট পৰিমাণে মানুহ উপকৃত হয় উন্নতমানৰ চিকিৎসাই তাত উপলব্ধ পইচা খৰচ হয় তথাপিতো চিকিৎসা সেৱা উন্নত

দ্বিতীয়তে আশা কৰ্মীখিনি আশা কৰ্মীখিনিও কৰোণা টাইমত তেওঁলোকে যিখিনি কৰিলে সেইটো যথেষ্ট তেওঁলোকে ভাল কাম কৰিছে তেওঁলোকে গাঁৱে গাঁৱে ঘৰে ঘৰে গৈ মানুহক ভেক্সিন দিয়া মানুহক বুজোৱা এইখিনি ক্ষেত্ৰত যথেষ্ট আশাকৰ্মীখিনিয়ে সহায় কৰিছিলে আৰু বিশেষকৈ যিখিনি ডিস্পেঞ্চেৰি আছে গাঁৱলীয়া জেগাত যিখিনি ডিস্পেঞ্চেৰি আছে ডিস্পেঞ্চেৰিখিনিতো যথেষ্ট ৰাইজ উপকৃত হয় স্থানীয় সম্প্ৰদায়বিলাক তাত যথেষ্ট উপকৃত হয় চিকিৎসা সেৱাও যথেষ্ট উন্নত আৰু আজিকালি চাইছোঁ প্ৰায়বিলাক গাঁৱৰ স্বাস্থ্য কেন্দ্ৰত ডাক্তৰ প্ৰায় থাকেই নাৰ্ছসকলেও যথেষ্ট সুন্দৰকৈ কাম কৰিছে আশাকৰ্মী নাৰ্ছসকল বা মেডিকেল কৰ্মীসকল মেডিকেলৰ চাফাই কৰ্মীসকল গোটেইখিনিয়ে যথেষ্টখিনি ভাল কাম কৰিছে বুলি মই ভাবোঁ চিকিৎসা সেৱা উপলব্ধ প্ৰায়খিনি চিকিৎসা সেৱাই লখিমপুৰত উপলব্ধ দুই এক চিকিৎসা সেৱাহে নাই বিশষতঃ এতিয়া মেডিকেল কলেজখনত কেঞ্চাৰ ইনষ্টিটিউট হোৱাৰ পৰা আগতে বাহিৰলৈ যাব লাগে মানুহবিলাক এতিয়া লখিমপুৰতে কেঞ্চাৰৰ সুবিধাখিনি ল'ব পাৰে আগতে ডিব্ৰুগড় মেডিকেল কলেজ যাবলগীয়া হৈছিল যথেষ্টখিনি সুবিধা হৈছে গতিকে মেডিকেলৰ ব্যৱস্থা লখিমপুৰত যথেষ্ট ভাল বুলি ক'ব পাৰি